আমাৰ অঞ্চলৰ বিখ্যাত স্কুলখনৰ নাম হ'ল তিনিখুটি হাইস্কুল আৰু এই স্কুলখনত অধ্যয়ন কৰি যোৱা প্ৰায়সংখ্যক শিক্ষাৰ্থীয়ে নিজৰ জীৱনৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মই ক'ব খুজিম কাৰণ দুহেজাৰ ঊনৈছ বৰ্ষত এই স্কুলখনৰে পৰা হাইস্কুল শিক্ষা প্ৰাপ্ত কৰি যোৱা ছাত্ৰই আই আই টিৰ দৰে ডাঙৰ গৱেষণা কেন্দ্ৰত পঢ়িবলৈ আসন পাইছে সাধাৰণতে ক'বলৈ গ'লে বিদ্যালয়খনে ভিতৰুৱা অঞ্চলত হোৱা বাবে অহা যোৱা কৰাৰ অসুবিধাৰ সন্মুখীন হয় লগতে স্কুলত উপযুক্ত সা সঁজুলিৰ অভাৱ লক্ষ্য কৰা যায় যদিও বৰ্তমান সময়ত স্কুল কৰ্তৃপক্ষ আৰু অসম চৰকাৰে সমস্যা সমাধানৰ কাম অব্যাহত ৰাখিছে বুলি জানিব পাৰি